ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা হ'ল এই ধৰ্মৰ জড়িয়তে মানুহবিলাকে বহুতে জ্ঞান আহৰণ কৰিব পাৰে জ্ঞানৰ ফলত মানুহৰ ধৰ্মৰ আয়ত্ত কৰি কি ধৰ্মৰ কেনেকুৱা হয় সেইবিলাক বুজি ল'ব পাৰে এই ধৰ্মটোৰ ভূমিকাৰ জড়িয়তে মানুহবিলাকৰ শাৰীৰিক ব্যায়ামৰ নিচিনা বহুতো শৰীৰ শৰীৰত উদ্যম মনৰ ভাৱ বা উদ্যম এটা হেপাহৰ জাগৃত হয় ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকাটো আমাৰ গোটেই ভাৰততেই ধৰ্ম বিৰাজমান হৈছে বিভিন্ন ধৰণৰ ধৰ্ম বিৰাজমান হৈছে এই ধৰ্মবোৰ বজাই ৰখাটো প্ৰত্যেক ভাৰতীয়ৰে কৰ্তব্য আমাৰ ধৰ্ম হ'ল আমাৰ ধৰ্মটো হ'ল হিন্দু ধৰ্ম হিন্দু ধৰ্মটোত বিভিন্ন ধৰণৰ জাতি অনুযায়ী হেৰি আ ধৰ্ম আছে যেনে ব্ৰাহ্মণ ব্ৰাহ্মণ ধৰ্ম শংকৰী ধৰ্ম কৃষ্ণগুৰু ধৰ্ম শিখ জৈন বুদ্ধিষ্ট মুছলিম বিভিন্ন ধৰণৰ ধৰ্ম আছে তাৰ ভিতৰত আমাৰ মোৰ ধৰ্মটো হ'ল কৃষ্ণ শংকৰ গুৰু শংকৰ গুৰু শংকৰী ধৰ্ম হয় এই শংকৰী ধৰ্মটোত ভাগৱত গীতা পাঠ হয় বিবাহ পাৰ্বণ অনুস্থানত গীতা ভাগৱতৰ জড়িয়তে আমাৰ ধৰ্ম পৰিচালনা হয় আৰু প্ৰসংগ পাঠ প্ৰণালী এনেকৈ হয় মাহ প্ৰতি মাহত এটা ৰবিবাৰ লৈ আমাৰ প্ৰত্যেক ঘৰৰ মানুহৰ মাজতে বা ধৰ্ম প্ৰত্যেকখন নামঘৰৰ ভিতৰত একোখন অনুষ্ঠান পতা হয় সেই অনুষ্ঠানবিলাকত ভাগৱতৰ কথা আলোচনা কৰা হয় গীতা ভাগৱতৰ কথা হয় নাম ধৰা হয় আৰু নিজৰ ভিতৰত জ্ঞানৰ বিকাশৰ কাৰণে কিছু ধৰ্ম আলোচনা কৰা হয় অন্য ধৰ্মৰ মানুহৰ লগত আমাৰ ধৰ্মটোৰ যথেষ্ট মিল আছে আৰু ইজনে সিজনৰ ধৰ্মক কোনোদিনে হিংসা বিদ্বেষ কৰিব নালাগে প্ৰত্যেকৰে ধৰ্মটো নিজৰ ধৰ্মটো নিজত অটুত ৰাখিবৰ উপৰিও আকৌ আনৰ ধৰ্মৰ ওপৰতো উপৰিও আনৰ ধৰ্মৰ ওপৰতো সন্মান দেখুৱাতো কৰ্তব্য